হেল্ল' অঁ কওক মই কাম বন কৰি লৈছোঁ এতিয়া দোকান খুলিম আৰু অকণমান বাকী আছে কামকেইটা কৰি লওঁ আজৰি হৈ লওঁ তাৰপিছত খুলিম আৰু কিবা আছিল নেকি কওকচোন বাৰু দালি কেজি এতিয়া এশ বিছ চাউলৰ পঁয়ত্ৰিছ

মই ফ্ৰী হ'ম আপোনাৰ এই দছটামান বজাত হ'ম আৰু অঁ দছটামানতে যাব লাগিব আহিবা তাৰপৰা আৰু কিবা কিবি লাগিছিলে নেকি চাহপাত চেনি নেলাগে চাহপাত চেনি বিস্কুট চাহপাতৰ কেজি দুশ টকা অঁ ঠিক আছে বাৰু অঁ আহিব তেতিয়া